আহঁক আহঁক আহঁক হয় হয় চাইকেল ষ্ট'ৰ আমাৰ আমাৰ দোকানত ভেৰাইটিজ চাইকেল পাব ডাঙৰৰ চাইকেল লাগিলেও পাব সৰুৰ চাইকেল লাগিলেও পাব আজিকালি

মানে ঠিক আছে পাই যাব কিন্তু অলপ প্ৰাইছটো অলপ বেছি হ'ব আৰু মানে কি গিয়েৰ থকা হ'লে আৰু বেলেঞ্চাৰ নথকা আৰু অঁ ঠিক আছে হ'ব কালাৰ কালাৰ এতিয়া আমাৰতো দোকানতটো বহুত ধৰণৰ বেলেগ বেলেগ মানে কোম্পেনীৰ পৰা আছে এতিয়া গিয়েৰলেছ গিয়েৰলেছ যিটো গিয়েৰলেছ আছে গিয়েৰলেছটোত আপুনি বাৰ হাজাৰ মানৰ পৰা ধৰি ল'ব পাৰে আৰু বাৰ হাজাৰৰ পৰা তলত ত' নাপাব সেইটো এনে পাৰিব লাগে আমাৰতো বিক্ৰী হৈ আছে বেলেগ ল'ৰা ছোৱালীয়েতো চলাইছে সৰুখনৰ দাম কম হ'ব সৰুখনৰ দাম তিনি চাৰি হাজাৰ মানৰ ভিতৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু অঁ অঁ পাৰিব ব্ৰেণ্ড বহুত ব্ৰেণ্ডৰ আছে বি এছ এ আছে আৰু কি কি বা বহুতখিনি আছে আপোনাক যি লাগিব পাব আৰু আৰু কালাৰৰ যদি চানডে'টো বন্ধ থাকিব আপুনি বেলেগ আপুনি মানডে' আহিব পাৰে মানডে' অফিচ খোলাৰ পিছত আহি যাব ঠিক আছে